হেল্ল' আচ্ছা এই এই ডালকৰ নামঘৰৰ কাৰণে এম পি ৰ ওচৰত যাব লাগিছিল হা আচ্ছা কি পদ্ধতিত যোৱা যায় তাৰ নামঘৰৰ ফাউণ্ডেশ্যনৰ কাৰণে কি কি লাগিব গতিকে এদিন যাব লাগিল একদিন তাৰিখ ঠিক কৰিব লাগিল কোনদিন যোৱা যায় এইটো আৰু ক'ত থাকে আৰু মেম'ৰেণ্ডমখন ঠিক কৰিব লাগিব মেম'ৰেণ্ডমটো লিখিব লাগিব মেম'ৰেণ্ডাম লিখি চীল চহি মাৰি ৰেডি কৰি দিব লাগিব আৰু যদি আমাৰ জাগাত আহে তেতিয়া ত' আৰু অসুবিধাই নাই আৰু নহ'লে তাৰিখ এটা ঠিক কৰি একদিন যাব লাগিব এম পি ৰ ওচৰত অঁ অঁ গাড়ী এখন লৈ এম পি ৰ ওচৰত যাওঁ আৰু একদিন কোনদিন যোৱা যায় অঁ

হ'ব দে আহ আহা সপ্তাহমানত আহা সপ্তাহমানত যাম অঁ ঠিক আছে হ'ব দে অঁ অঁ অঁ অঁ অঁ অ